হাঁহ কুকুৰা পালনৰ বিষয়ে কৈছোঁ হাঁহ কুকুৰা ঘৰতে পুহি বহুতখিনি হেৰি উৎপাদন কৰিব পাৰি হাঁহ কুকুৰা সৰু পোৱালি হাঁহ কুকুৰা যিকোনো পোৱালি লাইটৰ পোহৰ গৰম তাপ দি থ'ব লাগিব ৰাখিব লাগিব দানা পানী দি ধুনীয়াকৈ থ'ব লাগিব ৰাতিপুৱা দানা পানী গৰম পানী দি দানা দি খুৱাই মেলি থ'ব লাগিব ধুনীয়াকৈ আৰু কুকুৰা পোৱালিবিলাক ৰাতিপুৱা হ'লে মানে উলিয়াই দিয়া হয় বাহিৰৰ ৰ'দত উলিয়াই দিয়া হয় খাবলৈ ধুনীয়াকৈ দিয়া হয় তাৰ প্ৰায় মোক মোৰপৰাই বহুতে মানে বেটা বেটী ল'ৰাকেইটায়ো চাই কৰে সিহঁতেও অকণমান বুজি পায় চাবলৈ ক'লে মানে চায় দানা দিয়াত সহায় কৰে বা কিবা এটা কাম কৰি দিয়ে তেনেকৈ আৰু হাঁহ মানে হাঁহ পুহিলে মানে দানা ব্ৰইলাৰ দানা সৰুতে পোৱালি হৈ থাকোঁতে বা ব্ৰইলাৰ দানা দিবলগীয়া হয় মানে ব্ৰইলাৰ দানা মিক্স কৰি কি কয় কুহুমীয়া গৰমপানী দি দানা খোৱাবলগীয়া হয় আৰু তেনেকৈয়ে এই হাঁহ কুকুৰা পোহা হয় ডাঙৰ হ'লে মানে অলপ মানে ডাঙৰ কৰাৰ পিছত ছয় সাত মাহ পাছত বিক্ৰী কৰিবপৰা হয় তেনেকুৱাকৈ গতিকে কুকুৰা দিয়া বিক্ৰী কৰা হয় হাঁহ বিক্ৰী কৰা হয় ছয় সাত মাহৰ পাছত বিক্ৰী কৰিবলগীয়া হয় মাহে মাহে কুকুৰাক ভেকচিন দিয়া হয় বেজী দিয়া হয় মাহে মাহে দিবলগীয়া হয় বেজী দিয়া হয় তেনেকৈ আৰু আৰু এইবিলাক হাঁহ বিকি হাঁহ আৰু এই তাঁত মানে তাঁতো বোৱা হয় তাঁত বোৱা হয় তাঁত বৈ কাপোৰ কিছুমান এনেকে বিক্ৰী কৰা হয় তাৰ উপাৰ্জন কৰা হয় তেনেকৈয়ে আৰু তাঁত চাদৰ মেখেলা বোৱা হয় গামোচা তেনেকৈ বৈ মেলি বিক্ৰী কৰা হয় বজাৰত দিয়া হয় এনেকৈ দোকানত পাইকাৰি এনেকৈ কৰি কিনে দিয়া হয় তেনেকুৱাবিলাক হয় আৰু ঘৰতে তাঁত বোৱা হয় বৈ মেলি কিনে মানে কাপোৰ কানি বিক্ৰী কৰা হয় আৰু মোৰপৰা ওচৰ মানুহেও মানে এটা দুটা শিকিবপৰাকৈ কিছুমান আহে চাবলৈ কৰিবলৈ বাৰু ইহঁত সিহঁতি চায় কৰে তেনেকৈয়ে কাপোৰ কানি বৈ দোকানত বিক্ৰী কৰিব দোকানত দিয়া হয় এনেকৈ আৰু ঘৰৰপৰাও নিয়ে কিছুমানে চাদৰ মেখেলা বাৰু কোনোবাই কাৰোবাক কিবা এটা প্ৰয়োজন হ'লে মানে নিয়ে তেনেকৈ কাপোৰ হেৰি কৰা হয় আৰু কাপোৰ মানে বৈ মেলি কিনে এই মানে বহুতখিনি উপাৰ্জন কৰিব পাৰি কাপোৰ মাহ মানে চাদৰ মেখেলা ধুনীয়াকৈ বৈ কাপোৰ হেৰি কৰিব পাৰি তাৰপৰা এনেকৈ ওচৰ গাঁৱৰ মানুহ কাৰোবাক কোনোবাক প্ৰয়োজন হ'লে মানে এনেকৈ কোনোবাই সহায় কৰিব কৰা কৰি দিয়া হয় কোনোবা আহি মেলি মানে চাই দিয়া হয় তেনেকৈ আৰু এইবিলাক গামোচা লগোৱা হয় এতিয়া হেৰি গামোচা বিহু ওচৰত গামোচা লগাই গামোচা বিক্ৰী কৰা হয় তেনেকৈ কৰা হয় মানে আৰু আৰু হাঁহ কুকুৰা বিষয়ে মানে হাঁহ কুকুৰা সৰুতে এমাহৰপৰা বেজী দিয়া হয় এমাহৰপৰা বেজী দি কিনে মানে হেৰি কৰা হয় পোৱালি এইবিলাক অলপ ডাঙৰ হোৱাৰ পিছতহে বেজীটো দিয়া হয় আৰু কেতিয়াবা মাহে মানে এনেকৈ চকুত দৰৱ দি দিয়া হয় তেনেকৈ কুকুৰা হাঁহ কুকুৰা উৎপাৰ্জন কৰা পালন কৰা হয় আৰু হাঁহ কুকুৰা মানে বিক্ৰী কৰি মানে বহুতখিনি টকা উৎপাদন কৰা হয় আৰু ল'ৰা ঘৰত সহায় কৰা মানুহ থাকে বাৰু কৰিবলগীয়া হয় এনেকৈ আৰু মানুহজনেও চাই দিয়ে তেনেকৈ মানে আৰু আৰু কুকুৰাবিলাক মানে এই ঘৰতে মাইকী কুকুৰাবিলাক ৰখা হয় ঘৰত কণী পাৰিবৰ কাৰণে মাইকী কুকুৰাবিলাক ৰখা হয় কণী পাৰিবৰ কাৰণে থয় মানে আৰু কিছুমান চাই কেনে থোৱা হয় মানে মানে কণী বিক্ৰী কৰি মাহে মাহে কণী বিক্ৰী কৰা বিক্ৰী কৰি কিনে মানে হেৰি কৰা হয় আৰু তেনেকৈ